ঐ ল'ৰা সেইদিনাখনি বুজিছ নাই মই গণৱপতি এছ টি চিৰ ওচৰৰপৰা এটা মানে এ চি আনিছিলোঁ এ চিটো মানে একদম মানে তোৰ এনেকুৱাই বেয়া দিলে কুকুুৰহঁতে এই খোৱাই মেলি থৈ গ'ল তোৰ সিমান ঠাণ্ডাও নহয় আৰু ভল্টেজটোও ইমান আছে কিন্তু তাত এ চিটো ঠাণ্ডা নহয় বুজিছ আৰু কি কৰিলোঁ সিহঁতক ঘূৰাবলৈ মাতিলোঁ সিহঁতি কুকুৰকেইটাই এতিয়ালৈকে অহাই নাই গতিকে মানে এইটো মানে এনেকুৱা এটা বেয়া বস্তু দিলে মোক অ' ঘৰটো আৰু ইপিনে হাই তোমাৰ ইলেক্ট্ৰিক বিল আহে ইপিনে প্ৰডাক্টটো কোনো ভাল নহয় এল জি আনিছিলোঁ এইটো একো ভাল নহয় মানে ইয়াক মানে ঘূৰাই দিবলৈহে মই এতিয়া বিচাৰি আছো কোম্পানী মানুহকেইটা ইতিমধ্যে আহিলে মানে সিহঁতক মই মৰিয়াই মানে এইটো ভাঙি ছিঙি সিহঁতৰ আগতে ঘূৰাই দি পঠিয়াম অঁ আৰু মানে তেহেঁতৰ পইচাটো মই ৰিটাৰ্ণ ল'ব লাগিব নহ'লে নহ'ব নহয় এইটো বেয়া বস্তু এটা দিছে মোক এনেকৈ কৰিলে কেনেকৈ হ'ব বস্তুটো সিহঁতি ৰিটাৰ্ণ ল'বই লাগিব এই বেয়া বস্তুটো কোনোবাই ল'ব নেকি ইমান টকা ভৰি আনি গতিকে এইটো প্ৰডাক্টটো আকৌ মই ৰিটাৰ্ণ দিব লাগিব সিহঁতক